ভাৰতীয় শিক্ষা ব্যৱস্থাত দুটা খণ্ডই গঢ় লৈ উঠিছে এটা হ'ল ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড ব্যক্তিগত খণ্ডত শিক্ষা ব্যৱস্থাটো অধিক উন্নত বুলি মানুহে ভাবে আৰু চৰকাৰী খণ্ডত শিক্ষা ব্যৱস্থাটো ইমান উন্নত নহয় কাৰণ চৰকাৰী খণ্ডত শিক্ষা ব্যৱস্থাটো সেই কাৰণেই উন্নত নহয় চৰকাৰী ব্যৱস্থাত অলপ শিক্ষকসকলে অবহেলা কৰা দেখা যায় কিন্তু ব্যক্তিগত খণ্ডত চৰকাৰে শিক্ষা ব্যৱস্থাটো অধিক মানুহে ভাল বুলি ভাবে কাৰণ চ ব্যক্তিগত খণ্ডত সেই শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ উন্নতিৰ কাৰণে যথেষ্ট কষ্ট কৰে সেইকাৰণে মানুহে ব্যক্তিগত খণ্ডত আজিকালি বেছি ছাত্ৰ ছাত্ৰীবোৰক দিবলৈ বিচাৰে আৰু চৰকাৰী খণ্ডত দিবলৈ নিবিচাৰে